আমাৰ অঞ্চলৰ সেই সময়ত বিখ্যাত কলেজ হ'ল নলবাৰী কলেজ নলবাৰী কলেজ ঊনৈছশ আঠচল্লিছ চনতেই স্থাপন হোৱা কলেজ আৰু ইয়াৰ প্ৰতিস্থাপক অধ্যক্ষজন আছিল অসম সাহিত্যসভাৰ ভূতপূৰ্ব সভাপতি ত্ৰৈলোক্যনাথ গোস্বামীদেৱ তেখেতৰ নেতৃত্বত এই কলেজখনে নলবাৰী জিলাৰ ভিতৰত এখন আগশাৰীৰ কলেজ ৰূপে খ্যাত হৈ পৰিছিল সেই কলেজখনতে মই পঢ়া আৰু এই কলেজখনৰ এটা মিঠা সোঁৱৰণ মোৰ এতিয়াও আছে কলেজখন এতিয়াও বিখ্যাত আৰু এই কলেজখনত পঢ়ি পেলাই এই অঞ্চলৰ নলবাৰী অঞ্চলৰ বিভিন্ন ব্যক্তি ইয়াৰ পৰা উলাই গৈ অসমৰ বিভিন্ন ঠাইত প্ৰতিষ্ঠা লাভ কৰিছে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত প্ৰতিষ্ঠা লাভ কৰিছে তাৰ পিছত নলবাৰী কলেজৰ ওচৰে পাজৰে বিভিন্ন ঠাইত আৰু কিছুমান কলেজ গঢ়ি উঠিছিল ঠিক তেনেদৰে মই মোৰ যিখন অ অঞ্চল গাঁও অঞ্চল সেই গাঁও অঞ্চলত এখন কলেজ স্থাপন হৈছিল ঊনৈছশ বিয়াশী চনত আৰু সেইখনৰ নাম হ'ল উত্তৰ কমপীঠ মহাবিদ্যালয় আৰু সেই কলেজখনত মোৰ ঘৰৰ মোৰ ভতিজা নাইবা মোৰ অন্যান্য মোৰ ঘৰৰ অঙহী বঙহী তাত এতিয়াও পঢ়ি আছে আৰু নলবাৰী কলেজত অৱশ্যে এতিয়া মোৰ ঘৰৰ কোনো পঢ়ি থকা নাই